উৎসৱৰ ভিতৰত আমি পালন কৰা উৎসৱ যেনে আমি অসমীয়া হিচাবে ৰঙালী বিহু ৰঙালী বিহুৰ সময়খিনিত আমি মানে ৰং ৰইচৰ লগত জড়িত হৈ থাকোঁ আৰু ঠিক তেনেকে আমাৰ অঞ্চলটোত দুৰ্গা পূজা কালী পূজা বিভিন্ন ধৰণৰ পূজা চব আমি নলবাৰী অঞ্চলৰ মানুহৰ ভঠেলি বুলি এটা উৎসৱ আছে আৰু সেই উৎসৱটোতো আমি আটাইয়ে জড়িত হওঁ বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয় ঠিক তেনেকে বিহুৰ সময়ত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা বিহুৰ প্ৰতিযোগিতা বিহুৰ পিঠাৰ প্ৰতিযোগিতা গামোচা বোৱা প্ৰতিযোগিতা বিভিন্ন ধৰণৰ মানে প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কৃত কৰা হয় প্ৰতিযোগীসকলক এনে ধৰণে আমি বিভিন্ন ধৰণে জড়িত হওঁ তাৰোপৰি আমাৰ এই অঞ্চলত বিভিন্ন ধৰণৰ সভা হয় এই সভাৰ উৎসৱ বিলাকতো আমি জড়িত হওঁ তাতো বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যক্ৰম হয় যেনে নাগাৰা নাম পৰিবেশন হয় ঠিক তেনেকে একাংকিকা নাটক বা অন্যান্য ডেন্স প্ৰতিযোগিতা হয় সেইবিলাকত আমি জড়িত হৈ থাকোঁ বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যক্ৰমৰ লগত আমি জড়িত আমাৰ এই নলবাৰীৰ অঞ্চলটোত নলবাৰী অঞ্চলটোত মানে বিভিন্ন ধৰণৰ মানে উৎসৱ যেনে আৰু কিছুমান উৎসৱ আছে আমাৰ ইয়াত এই যজ্ঞ হয় যজ্ঞৰ সময়খিনিত আমাৰ বিভিন্ন ঠাইত যজ্ঞও অনুষ্ঠিত কৰা হয় নলবাৰী জিলাত আমাৰ ইয়াতে যজ্ঞভূমিত পাঁচদিনীয়া যজ্ঞ উৎসৱ হয় ঠিক তেনেকে জাগাৰাত হয় এইফালে নগদি বুলি কয় নগদিত যজ্ঞ হয় আৰু এইফালে ফৈৰা আমাৰ এখন গাঁও আছে ওচৰতে ফৈৰাপাৰা ফৈৰা তাতো যজ্ঞ হয় আমি এই যজ্ঞৰ বিভিন্ন ঠাইৰ যজ্ঞ অৱশ্যে একে তাৰিখেতে অনুষ্ঠিত নহয় বেলেগ বেলেগ সময়ত বেলেগ বেলেগ তিথিত হয় সেই কাৰণে আমি আটাইবিলাক যজ্ঞলৈকে গৈ পেলাই তাত মানে যোগদান কৰোঁ আৰু তাৰ যিবিলাক উৎসৱৰ লগত জড়িত হৈ যিমান কাৰ্যক্ৰম হয় সেই অনুষ্ঠানবিলাকতো মাজে মাজে জড়িত হওঁ আৰু ইয়াত যজ্ঞৰ দ্বাৰা মানে গোটেই সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত এক মিলা প্ৰীতি সমন্বয় এইবিলাক দেখা যায় আৰু এনে ধৰণৰ মানে যিবিলাক অনুষ্ঠান আমাৰ এই অঞ্চলটোত হয় উৎসৱ পাৰ্বণ আমি পালন কৰোঁ এই সকলোবিলাকেই আচলতে মূল বিষয়টো হ'ল আমাৰ সাংস্কৃতিকভাৱে আমাৰ অঞ্চলটোৰ মানুহখিনিৰ মাজতে এক সমন্বয়ৰ ভাতৃ ভাৱাপন্ন কৰি তোলাৰ কাৰণে এই উৎসৱ পাৰ্বণ বিলাকে আমাক অৰিহণা যোগাই আহিছে আৰু আমিও সেই উৎসৱৰ লগত সংগতি ৰাখি গোটেইখিনি মানুহৰ লগত মিলা প্ৰীতিৰে জড়িত হৈ থাকোঁ